অঁ হেল্ল' এই ডিব্ৰুগড় মাৰুতি ডীলাৰ হয়নে অঁ হেৰি কি আছিলে মোৰ যে মই যে অলপ দিনৰ আগতে গাড়ীখন লৈছিলোঁ যে অঁ মই অকণমান প্ৰব্লেম পাইছোঁ আপুনি অলপ চাই দিব নি বাৰু অঁ মইতো যাবলে টাইম নাই মোৰ টাইম নাই মই মোৰ ড্ৰাইভাৰজনকে দি পঠাম পাৰিবনে অঁ অঁ অঁ কি অঁ অঁ

অঁ অঁ তাকে মোৰ মানে মই অলপ গাড়ীখন প্ৰব্লেম পাইছোঁ মানে চ হেৰি কৰোঁতে চলাওঁতে সেইটো কাৰণে মই দেখাই আহিম দেখাই আহিম বুলি ফি চাৰ্ভিচিংটো আছে বাৰু মোৰ বেছিদিন হোৱাই নাই লোৱা ছয়মাহ মান হৈছে কিন্তু মই মোৰ প্ৰব্লেম পোৱা কাৰণে মই আকৌ যাওঁ ছয়মাহ হোৱাই নাই দেই ছ ছয়মাহ হোৱা নাই এ মই গৈ পিনে দেখাই আহিম নেকি ন দেখাই আহিলে ভাল হ'ব অঁ অঁ তাকে মই এতিয়া ড্ৰাইভাৰজনৰ হাততে দি পঠাম আৰু হেৰিখিনি দি পঠাম আৰু লগত প্ৰয়োজনীয় বস্তুখিনি দি পঠাম মই যিমানখিনি তাপা মোক দিছিলোে মই সেইখিনি গোটেইখিনি দি পঠাম তেওঁৰ হাততে তাকে আপুনি হেৰি তাকে তাকে সেই আপুনি ভালদৰে চাই দিব এপাক

অঁ

অঁ অঁ নহয় তাক তাকে আপুনি চালে মানে বেছি ভাল হয় আৰু কাৰণ কেলে আপোনাক আপুনিয়ে হেৰি ন সেইটো কাৰণে মানে যিখিনি জানে কাৰণে মই আপোনাক সেইকাৰণে আপোনাকে ফোন কৰিছোঁ তাকে ফোন কৰি ল'ব লাগিব মই ফোন কৰিম বাাৰু তেওঁ কি কিবা অঁ অঁ আপোনালোকৰ ডীলাৰৰ পৰাই লৈছোঁ যে সেইটো কাৰণে মানে মই আকৌ চোৱা নাই আৰু সেইটো কথা নহয় নহয় গাড়ীখনৰ একো মানে বিশেষ হেৰি নহয় মানে অলপ মানে অলপ মানে বস্তুটো মানে ইজি হোৱা নাই মানে বস্তুটো মানে চলাবলে কাৰণে অকণ প্ৰব্লেম গৈছে বস্তুটো নতুন নতুন হৈ আছে যে সেইকাৰণে চাগে হ'বও পাৰে সেইটো কাৰণেও হ'ব পাৰে কিন্তু মানে মই এবাৰ গৈ আপোনাক দেখাই লোৱাটো ভাল হ'ব ন

অঁ অঁ চাৰ্ভিচটো দিব লাগে হয় বাৰু সেইটো কিন্তু সেই মানে বেয়া বুলি ক'বলে যোৱা নাই কিন্তু নতুনকে সেই মই তাকে মই দি পঠাম গাড়ীখন অঁ অঁ আপুনি আপুনি আপুনি কিন্তু আপুনি নিজে চাব আকৌ দেই আপুনি নিজে অঁ অঁ মোক অঁ অঁ অঁ অঁ তাকে তাকে এই ব্ৰেক চেক অকমান ইমান মানে কিবা কঠোৱা টাইপৰ মানে অলপ কিবা হৈ থাকে টান টান হৈ আছে নতুন কাৰণে হৈ আছে চাগে নাজানো কিন্তু আপুনি তাকে স্কুললে যোৱা হয় আৰু স্কুলৰ পৰা আহি পেলাই সেই ঘৰত থৈয়ে দিয়া হয় গাড়ীখন অঁ তাকে সেইটোৱে সেইটোৱে এই নহয় মানে গাড়ীখন হৈছে এনেকে সেইটো কাৰণেও হৈছে যদিও নাজানো কোনে আনি পিনে থৈ দিয়াৰ কাৰণে হৈছে যদিও নেজানো মানে চলোৱাই নহয় একেবাৰে গাড়ীখন গাড়ীখন সেই যাওঁতে ড্ৰাইভাৰজনে নিয়ে আৰু তাপা সেই তেওঁ ৰখিয়ে থাকে তাই স্কুলৰ পৰা মোক লগতে লৈ আহে সেই কণেই আৰু সেই কণেই চলো সেইটো কাৰণে ইমান হেৰি হৈ আছে যদিও নোজানোঁ ফ্ৰী হোৱা নাই চাগে গাড়ীখন সেইটো কাৰণে হৈছে চাগে নাজানোঁ কিন্তু মই আপোনাক সেই তাকে তাকে তাকে ফ্ৰী চাৰ্ভিচিংটো মই কৰিবলে মই তেতিয়া নিজেই যাম বাৰু ফ্ৰী চাৰ্ভিচিং কিন্তু এই মোৰ টাইম নাই স্কুল খোলা আছে যে সেইটো কাৰণে মোৰ ড্ৰাইভাৰজনকে পঠাই দিম আৰু ঠিক আছে হ'ব নহ'লে দেই যোৱাৰ দিনা আপোনাক ফোন কৰি কৈ দিম আপোনাৰ নাম্বাৰটো অঁ ঠিক আছে হ'ব দিয়ক